চাওঁক আপুনি যিটো কথা সুধিছে অৰ্গেনিক অৰ্গেনিক মানে তাতে দুটা শব্দ আছে এটা হ'ল অৰ্গেনিক এটা হ'ল ইনঅৰ্গেনিক এটা হ'ল অসমীয়াত কোৱা হয় জৈৱিক এটা হ'ল অজৈৱিক অৰ্গেনিক খেতি কৰিবলৈ হ'লে প্ৰথম কথা হ'ল আপুনি যদি জৈৱিকভাৱে খেতি উৎপাদন কৰে আপোনালোকে জানে এইটো কথা আপুনি নিশ্চয় শুনিছে যে ভাৰতবৰ্ষৰ ভিতৰত ধৰক ছিকিম বুলি যিখন প্ৰদেশ আছে ছিকিমত অৰ্গেনিক কাল্টিভেশ্যন আছে তাতে শতকৰা এশ ভাগৰ এশ ভাগেই অৰ্গেনিক কাল্টিভেশ্যন আছে আৰু অৰ্গেনিক কাল্টিভেশ্যনৰ প্ৰথম কথা হ'ল তাৰ প্লাচ পইণ্ট কি আছে যোগাত্মক দিশ কি আছে যোগাত্মক দিশ এইটোৱেই আছে যে আপুনি অৰ্গেনিকত যদি খেতি এডৰা কৰে তাৰপৰা যিটো আপুনি ফল পাব যদি আপুনি ব্যৱসায়িক ভিত্তিত কৰিব বিচাৰিছে বা কৰিছে যিটো ফল আপুনি পাইছে আপুনি ধৰক বন্ধাকবি কৰিলে বন্ধাকবি যেতিয়া বজাৰত যিবিলাক অজৈৱিক পদ্ধতিৰে খেতি কৰে তাত যিটো বন্ধাকবি যদি চল্লিছ ত্ৰিছ টকা কেজি আপুনি যদি পাই কিন্তু যদি আপুনি অৰ্গেনিকত যায় জৈৱিক পদ্ধতিৰে যায় তেতিয়াহ'লে আপুনি কমেও পঞ্চাছ টকা পাব পাৰে আৰু আজিকালি আপোনালোকে জানে যে আমাৰ মানুহখিনিৰ কি হৈছে এতিয়া আমাৰ যিবিলাক ক্ৰেতা ক্ৰেতাসকল হেল্থ কনচিয়াছ হেল্থ কনচিয়াছ ইন দি চেঞ্চ আপন আপোনাক মই অলপ বহলাই বুজাই কওঁ ইনঅৰ্গেনিকত কৰিলে কি হয় প্ৰথম কথা হ'ল আমি তাতে আমি কেমিকেল ফাৰ্টিলাইজাৰ ইউজ কৰোঁ আমি পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে আমি কেমিকেল ইনচেক্টিচাইট ইউজ কৰোঁ মানে ফাংগিচাইট বা পেষ্টিচাইট এইবিলাক ইউজ কৰোঁ আৰু এইবিলাক ইউজ কৰাৰ কাৰণে আলটিমেটলি যিটো তাৰপৰা ফল ওলায় প্ৰডাকশ্যন হয় তাতে গোটেই বস্তুটো যিবিলাক ঋণাত্মক দিশ তাতে আমি উপলব্ধ হয় কাৰণ আপোনালোকে দেখিছে আজিকালি আপুনি বজাৰৰ পৰা যদি ধনীয়া এমুঠি কিনি আনে বাহিৰত থোৱা কথাটো বাদেই দিয়ক আপুনি যদি ফ্ৰিজটো ৰাখে আপুনি ৰেফ্ৰিজাৰেটত যদি ৰাখে তেতিয়াহ'লে পিছদিনাই দে দেখিব যে গোটেই ধনীয়া মুঠাটো উৱঁলি গৈছে লেৰেলি গৈছে সেইটো কিহৰ কাৰণে হৈছে এইটো অকল ইনঅৰ্গেনিক পদ্ধতিৰে খেতিটো কৰাৰ কাৰণে হৈছে য'ত নেকি যিমানটো সাৰ দিব লাগে তাতকৈ প্ৰয়োজনতকৈ বেছি সাৰ দিয়া হৈছে যিমানটো পোক পৰুৱাৰ কাৰণে বা বেমাৰৰ কাৰণে ঔষধ মাৰিব লাগিছিল তাতকৈ বহুত বেছি মৰা হৈছে এই সুযোগতে আপোনাক মই আৰু এটা কথা কৈ থওঁ যে কেমিকেল ফাৰ্টিলাইজাৰ বা এইবিলাক ঔষধ যিবিলাক দোকানৰ পৰা কিনা হয় ইয়াত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই সেই সাৰৰ দোকানখনে বা ঔ ঔষধৰ দোকানখনে তেওঁ যিজন তেওঁৰ ইচ্ছামতে তেওঁ ইচ্ছামতে ঔষধ বিক্ৰী কৰে কৃষি বিভাগে যদি যিটো ধৰণে কয় ধৰক আমুকটো ঔষধ প্ৰয়োগ নকৰিব কিন্তু সেই যিজন বিক্ৰেতা থাকে তেওঁ নিজৰ লাভালাভৰ কাৰণে যিটো আটাইতকৈ বেছি পয়জনাছ সেই ঔষধটো বিক্ৰী কৰে আৰু আমাৰ কি হয় খেতিয়কসকলৰ ধাৰণা এইটো যে মোৰ খেতিডৰাত পোক লাগিছে গতিকে মই এনেকুৱা এটা ঔষধ মাৰিব লাগে যে ঔষধটো মৰাৰ লগে লগে পোকটো নষ্ট হৈ যাব লাগে মৰি যাব লাগে পোকটো কিন্তু আচলতে সেইটো কথা নহয় পোকটো মাৰিবৰ কাৰণে আপুনি যিটো ঔষধ ব্যৱহাৰ কৰে তাতে এগ্ৰিকালচাৰ টেকনলজি হিচাপে ক'বলৈ গ'লে তাতে দুটা কথা থাকে এটা হ'ল চিষ্টেমিক পেষ্টিচাইট বা চিষ্টেমিক ঔষধ এটা হ'ল ননচিষ্টেমিক ঔষধ যদি চিষ্টেমিক ঔষধ আপুনি ব্যৱহাৰ কৰে সেই ঔষধটো আপুনি মাৰিলে আপোনাৰ পোকটো নমৰিব পাৰে কিন্তু আপুনি যিটো শস্যত সেই ঔষধটো প্ৰয়োগ কৰিছে চিষ্টেমিক যিটো প মানে ঔষধ সেই গছজোপাক বিষাক্ত কৰি পেলায় আৰু গছজোপাক যেতিয়া বিষাক্ত কৰি পেলায় তাক যেতিয়া পোকে কামোৰে তেতিয়াহ'লে পোকটো অটমেটিকেলি মৰি যায় কিন্তু সি লগে লগে নমৰে হয়তো দুদিন বা তিনিদিনৰ পিছত মৰি যায় সেইটোক কোৱা হয় তাৰমানে সেইকাৰণে কোৱা হৈছে যে অৰ্গেনিকত যদি আপুনি যায় অৰ্গেনিকটো আপুনি পেষ্টিচাইট ইউজ কৰিব কাৰণ পাৰে সেইবিলাক পেষ্টিচাইট কি হয় নিম বেছ পেষ্টিচাইট আপোনালোকে জানে আপোনালোকে সকলোৱে জানে নিমৰ নাম শুনিছে মহানিম শুনিছে আজিকালি নিমৰ পৰা এইবিলাক ঔষধ ব্যৱহাৰ কৰে গো মূত্ৰৰ পৰাও তেনেকুৱা ধৰণে পেষ্টিচাইট ইউজ হৈ আছে যিবিলাক নেকি সম্পূৰ্ণভাৱে জৈৱিক এতিয়া মূল কথাটোলৈ আহোঁ অৰ্গেনিক জৈৱিক খেতি কৰাতো যদিও কোৱা হৈছে জৈৱিক খেতি কৰে বহুতে কৰি আছে কিন্তু জৈৱিক খেতি মানে এইটো নহয় যে আপুনি আপোনাৰ মাটিডৰাত আপুনি ধৰক কোনো কেমিকেল ফাৰ্টিলাইজাৰ দিয়া নাই আপুনি কোনো কেমিকেল তাতে ইনচেক্টিচাইট ইউজ কৰা নাই আপুনি ধৰক গোবৰ দি খেতিটো কৰিছে আপোনাৰ যিটো পাঁচবিঘা মাটি আছিলে ধৰক তাতে আপুনি গোবৰ বা কে কেঁচুসাৰ দি খেতি কৰিছে আপুনি নিম বেছ পেষ্টিচাইট ইউজ কৰিছে পোক পৰুৱা নিয়ন্ত্ৰণৰ কাৰণে বেমাৰৰ নিয়ন্ত্ৰণৰ কাৰণে যিবিলাক ইনঅৰ্গেনিক যিবিলাক হয় সেইবিলাক কোনোধৰণৰ আপোনালোকে ইউজ কৰা নাই কিন্তু তাতে এটা কথা আছে যে যিহেতু আপুনি আপোনাৰ মাটিডৰাতহে আপুনি অৰ্গেনিক কৰি আছে আপোনাৰ কাষৰ যিখিনি মাটি বা ওচৰৰ যিখিনি মাটি সেই মাটিখিনিত কিন্তু ইনঅৰ্গেনিক চলি আছে তাৰমানে তেওঁলোকে সাৰ দিছে কেমিকেল ফাৰ্টিলাইজাৰ দিছে তেওঁলোকে কেমিকেল পে ইনচেকটিচাইট দিছে গতিকে কি হ'ব যেতিয়া আপুনি অৰ্গেনিকত সঁচাকেই যদি যাব বিচাৰে জৈৱিকভাৱে তেতিয়াহ'লে প্ৰথম কথা হ'ল আপুনি আপোনাৰ মাটিডৰা যিডৰা মাটিত আপুনি জৈৱিক খেতি কৰিব বিচাৰিছে সেই মাটিডৰা কি কৰি ল'ব লাগিব কৰদঙ্ক বুলি কোৱা হয় যিটো নেকি আপুনি চাৰিওফালে এটা খাল খান্দিব লাগিব যাতে আপোনাৰ মাটিডৰালে কাষৰ যিবিলাক জেগাত ইনঅৰ্গেনিকভাৱে যিবিলাক কেমিকেল ফাৰ্টিলাইজাৰ দি যিবিলাক খেতি কৰি আছে তেওঁলোকৰ সেই মাটিডৰাৰ পৰা যাতে পানীটো যাতে আপোনাৰ মাটিডৰাত আহি নেপায় কাৰণ যদি পানীটো আহে পানীটোৰ লগত অলৰেডি সাৰটো মিক্স হৈ থাকে সাৰটো দ্ৰৱীভূত হৈ থাকা বুলি কোৱা হয় ডিজল্ভ হৈ থকা বুলি কোৱা হয় আৰু সেই পানীটো যেতিয়া সাৰৰ পানীটো যেতিয়া আপোনাৰ মাটিডৰালে আহিব আপোনাৰ হানড্ৰেড পাৰচেণ্ট কেতিয়াও আপোনাৰ অৰ্গেনিক নেপাব তদুপৰি আপুনি যেতিয়া মাটিডৰাত মানে আচলতে এইটো চাৰ্টিফিকেট ল'ব লাগিব যে আপুনি অৰ্গেনিকত গৈছে চাৰ্টিফিকেশ্যন এজেঞ্চী আছে ভাৰত চৰকাৰৰ কিছুমান চাৰ্টিফিকেশ্যন এজেঞ্চী আছে তেওঁলোকে আপোনাৰ মাটিডৰাত যিটো ফল হ'ব সেই ফলটো কনজুকেটিভলি মানে একেলগে প্ৰায় পাঁচ বছৰ ষ্টাডি কৰে তেওঁলোকে পাঁচ বছৰ ষ্টাডি কৰি তেওঁলোকে কি কৰে তাৰপিছত তেওঁলোকে কয় যে হয় এইটো সম্পূৰ্ণভাৱে জৈৱিক ধৰণে খেতি কৰা হৈছে সেই চাৰ্টিফিকেটটো লোৱাৰ পিছতহে আপুনি ক'ব পাৰে যে মই জৈৱিকভাৱে খেতিটো কৰিছোঁ সেইকাৰণে ইনঅৰ্গেনিক মানে কি যিটো অৰ্গেনিক কাল্টিভেশ্যন বুলি কোৱা হয় এই কনচেপ্টটো ইমান সহজ নহয় বহুত কমপ্লেক্স জটিল এটা বিষয় কাৰণ অৰ্গেনিক কৰিবলগা হ'লে আপুনি পাঁচ বছৰ মিনিমাম মিনিমাম আপুনি অৰ্গেনিক কৰিব লাগিব আপোনাৰ এৰিয়াটো কৰদঙ্ক কৰিব লাগিব আপুনি বাউণ্ডেৰী দিব লাগিব তাতে খাল খান্দিব লাগিব যাতে ওচৰৰ পৰা কোনো ধৰণৰ ইভিন আপোনাৰ যিটো আপুনি জানে যে পৰাগ সংযোগ ঘটে আমাৰ শস্যবিলাকত বেলেগ বেলেগ পোক পৰুৱাৰ যোগেদি আমাৰ পৰাগ সংযোগ ঘটে এতিয়া ঘটনাটো হৈছে আপোনাৰ কাষৰ মাটিডৰাত যদি কেমিকেল ফাৰ্টিলাইজাৰ ইউজ হৈ আছে বা কেমিকেল আপোনাৰ ঔষধ ইউজ হৈ আছে সেই গছজোপাত যেতিয়া ফুল লাগিব সেই ফুলটো যেতিয়া পৰাগ সংযোগ ঘটিবৰ কাৰণে সেই পোকটো বা সাধাৰণতে ধৰক এতিয়া সৰিয়হৰ ক্ষেত্ৰত মৌ মাখিয়ে কৰে তেনেকেই সেই মৌ মাখিয়ে সৰিয়হ খেতি কৰিছে বুলিয়েই ধৰি লৈছোঁ বাৰু ওচৰতো সৰিয়হ খেতি কৰিছে ইনঅৰ্গেনিকভাৱে আৰু আপুনিও কৰি আছে সৰিয়হ খেতি অৰ্গেনিকভাৱে এতিয়া ঘটনাটো আছে মৌ মাখিটো আপুনিতো মৌ মাখিটো সি যিহেতু ওপৰেদি উৰি আহে তাৰতো ৰাস্তাটো আপুনি বন্ধ কৰিব নোৱাৰে গতিকে সেই মৌ মাখিটো যেতিয়া অ ইনঅৰ্গেনিক অজৈৱিকভাৱে কৰা খেতিডৰাৰ ফুলটো যেতিয়া খাইমেলি যেতিয়া আহি আপোনাৰ ফুলডৰাত আহি পেলাই পৰিব তেতিয়াহ'লে কি হ'ব পৰাগ সংযোগ ঘটোঁতে আপোনাৰ যদিও আপুনি কৈ আছিলে যে মই জৈৱিকভাৱে চব কৰিছোঁ গোটেইবিলাক জৈৱিক কিন্তু আপোনাৰ পৰুৱা পৰাগ সংযোগটো আপোনাৰ ইনঅৰ্গেনিক হৈ গ'ল ইনঅৰ্গেনিক হৈ যোৱাৰ লগে লগে তাত যিটো প্ৰডাকশ্যন হ'ব তাত যিটো ফল লাগিব সেই ফলটো কমপ্লিটলি অৰ্গেনিক নহ'বও পাৰে সেইকাৰণে কোৱা হৈছে যে এতিয়া ধৰক ছিকিমৰ কথাই ক'লোঁ মই ছিকিমত এশভাগৰ এশভাগেই অৰ্গেনিক জৈৱিকভাৱে কৰে তাত এনেকুৱা এডৰা মাটি নাই য'ত নেকি অজৈৱিকভাৱে বা কেমিকেলি তেওঁলোকে ফাৰ্টিলাইজাৰ ইউজ কৰি আছে তেওঁলোকে গোটেই বস্তুটো জৈৱিকভাৱে ব্যৱহাৰ কৰে নিম বেছ পেষ্টিচাইট নিম বেছ ফাৰ্টিলাইজাৰ যিমান নিম বেছ এতিয়া ওলাইছে বা মানে যিবিলাক ঔষধে ওলাইছে ভিটামিন ওলাইছে আপোনালোকে জানে গছত ভিটামিন দিবলগা হয় হৰম'ন দিবলগা হয় সেইবিলাক গোটেইবিলাক জৈৱিকভাৱে এতিয়া মানে ছিকিমত কমপ্লিটলি জৈৱিকভাৱে চলি আছে এতিয়া আমাৰ অসমত কোৱা হয় আপোনালোকে শুনিছে অসমত বজাৰো বহিছে আজিকালি জৈৱিক বজাৰ অৰ্গেনিক বজাৰ বহিছে কিন্তু সেইবিলাক কিমানদূৰ অৰ্গেনিক আমাৰ এইটো সন্দেহ আছে গতিকে মই মানে ভাবোঁ যে যদি আপুনি অজৈৱিকভাৱে খেতি কৰা মানুহৰ লগত একেখন পথাৰতে যদি আপুনি জৈৱিকভাৱে খেতি কৰি আহিছে তেতিয়াহ'লে আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব কেলেই কৰিব লাগিব মই আগতেই কৈছোঁ যে জৈৱিকভাৱে কৰা ফলটো আৰু অজৈৱিকভাৱে কৰা ফলটো যেতিয়া ক্ৰেতাই কিনে কাষ্টমাৰে যেতিয়া কিনে তেওঁলোকে কি হয় দামৰ বৈষম্য থাকে অৰ্গেনিকত যিটো দাম দিব ইনঅৰ্গেনিকত তেওঁলোকে সেইটো দাম নিদিবও পাৰে গতিকে অৰ্গেনিক কাল্টিভেশ্যনটো এতিয়া এটা সাংঘাটিক ধৰণে এটা প্ৰচাৰ চলি আছে অৰ্গেনিকত আমি যাব লাগে গতিকে ডেফিনেটলি আমি অৰ্গেনিকত যাবই লাগিব এতিয়া কাৰণ আপোনালোকে জানে ইনঅৰ্গেনিকত মানে এনেকুৱা ফাৰ্টিলাইজাৰ ইউজ কৰিছে এনেকুৱা ঔষধ ইউজ কৰা হৈছে কেমিকেল আপোনাৰ তাৰ যিটো ৰেচিডোৱেল এফেক্ট বুলি কোৱা হয় ৰেচিডোৱেল এফেক্টটো আপোনাৰ গৰ্ভৱতী মহিলাৰ স্তনত গাখীৰত পোৱা গৈছে আৰু আপুনি চাওঁক সেই গাখীৰটো এটা শিশু জন্ম হৈ সেই মাকৰ স্তন যেতিয়া পান কৰে সি ডাইৰেক্টলি সিটো পয়জনটোৱে খাই দিয়ে গতিকে ইমান এটা ভয়াৱহ এটা ছবি আহি আছে আমাৰ মাজলৈ সেইকাৰণে আমি ভাবিছোঁ আমি অৰ্গেনিকত যাবই লাগিব অৰ্গেনিকৰ বাহিৰে আমাৰ কোনো গত্যন্তৰ নাই কিন্তু অৰ্গেনিকত যাওঁতে আপুনি মই যিখিনি কথা কৈছোঁ একদম বীজটো কিনাৰ পৰা আৰম্ভ কৰিব লাগিব বীজটো কি বীজ কিনিছে তাৰপৰা আপুনি কৰক মই ভাবোঁ যদি অৰ্গেনিকত আপুনি অৰ্গেনিক কাল্টিভেশ্যন সঁচাকৈয়ে কৰিব বিচাৰে আপুনি ওচৰৰ কৃষি বিশ্ববিদ্যালয় বা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতো বা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ লগ লগত যোগাযোগ কৰিব পাৰে তেওঁলোকে আপোনালোকক উপদেশ দিব মই ভাবোঁ আপোনালোকে যদি সেইধৰণে উপদেশ লৈ পেলাই অৰ্গেনিক কাল্টিভেশ্যনত যাব বিচাৰে তেতিয়াহ'লে আপুনি যথেষ্ট লাভবান হ'ব বুলি মই ভাবোঁ